মই ফ্লিপকাৰ্টত হেডফোন এডাল লৈছিলোঁ ব্লোটুথ হেডফোন আজি দুদিনমানৰ আগতেহে লৈছিলোঁ কম দাম দেখি ল'লোঁ লৈ এতিয়া পস্তাই আছোঁ পস্তাই আছোঁ এটা কাৰণেই যে দিওঁতে চাৰ্জ দিওঁতে যদি তিনি ঘণ্টা লাগে যাওঁতে এঘণ্টা লাগে আৰু চাউণ্ড চিষ্টেমটো ইমানেই বেয়া একো শুনিয়েই নাপায় কি কৈ আছে